অ' আৰমান মাছ বেপাৰী হয়নে অ' মোক মানে বিয়া এখনৰ কাৰণে মাছ লাগিছিলে লোকেল মাছ ৰৌ ৰৌ মাছ দহ কেজি আৰু শ'ল মাছ দহ কেজি দিলে হ'ব অলপ কমাব পৰা নহ'ব নেকি যিহেতু অলপ সৰহকৈ লৈছোঁ বিয়াৰ কাৰণে কিবা এটা কম বেছ কৰিব আৰু মিলাই মিলি দিব হ'ব কিবা এটা মিলাই মিলি ল'ব আৰু কাটি দিব ত্ৰিছ টকাত দিলে নহ'ব নেকি আৰু বেছিকৈ হ'ব বাৰু ল'ব খালী আপোনালোকে কাটি পিনে মোক কলেজ চাৰিআলিত দি থৈ যাবহি

ৰাতিপুৱা সোনকালে দিলে ভাল হয় সাত মান বজাত পোৱাকৈ দি দিব পাৰিলে

অ' যদি আপোনালোকে আহিবলৈ অসুবিধা হয় বা তেনেকৈ পইচা বেছি লাগে তেতিয়াহ'লে মাছটো আপোনালোকে কাটি থব কাটি হ'লে মানে মোক ফোন এটা কৰি দিব মই গৈ লৈ আহিমগৈ হা হা অ' কওক

ঠিক আছে হ'ব তেতিয়া